দাদা দনিপল' ৰেষ্টুৰেণ্টখন হয়নে এই বৰগাঙত অৱস্থিত ৰেষ্টুৰেণ্টখন ষ্টোৰেণ্টখন আচ্ছা দাদা মই আপোনাৰ আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰাই আপোনাৰ পিজ্জা বাৰ্গাৰ আৰু ক'ল্ড ড্ৰিংক্ছ অৰ্ডাৰ দিছিলোঁ দাদা মই আগতে আছিলোঁ আপোনাৰ গহপুৰৰ যোনটো মোৰ পুৰণা ঠিকনা আছিলে আগতে মোৰ সেইটো ঠিকনাত ডেলিভাৰী দি আছিলে কিন্তু দাদা চাকৰিসূত্ৰে মই এতিয়া বিশ্বনাথ চাৰিআলি বামগাঁৱত থাকোঁ সেয়েহে মই যোৱাকালি যোনটো অৰ্ডাৰ দিছিলোঁ সেইটো মই বিশ্বনাথ চাৰিআলি বামগাঁৱৰ শিৱমন্দিৰৰ ওচৰত বিচাৰিম কাৰণ মই আজিকালি তাতে থাকোঁ গতিকে পুৰণা ঠিকনাটো মই সলনি কৰিলোঁ চাকৰিৰ বাবে বাকী আপোনালোকৰ ৰেষ্টুৰেণ্টৰ খানাবোৰ বৰ সুন্দৰ সেয়েহে আমাৰ বিশ্বনাথ চাৰিআলি ৰেষ্টুৰেণ্টৰ থকাৰ উপৰিও আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰাই মই খানাবোৰ অৰ্ডাৰ দিওঁ আপোনালোকৰ ছাৰ্ভিচ বৰ সুন্দৰ গতিকে আগলৈ এনেধৰণে আপোনালোকৰ সহানুভূতি পাম সহায় পাম আৰু বস্তুবিলাক ভালকৈ খাবলৈ পাম তাৰে আশা ৰাখিছোঁ থেংক ইউ দাদা